অঁ হয় কওকচোন

হয় হয় হয় হয় হয় হয় হয় আপুনি মানে মছলাজাতীয় বস্তু মোৰ বিচাৰিছে ন হয় আমি সেই কিনা মছলা সমূহত কিমানে আজিকালি এই ঘৰুৱা যিবোৰ মছলা ন সেইবোৰৰ টেষ্টটো এটা বেলেগ হয় ন আৰু ম আমাৰ ঘৰত এতিয়া কৰা হয় মানে মই এনেকৈ দছ বিঘা মাটিত আদা খেতি কৰোঁ আৰু মোৰ তেজপাতৰ গছ আছে তেনেকুৱা মই থলুৱা মছলাসমূহ বিক্ৰী কৰোঁ বিভিন্ন বিয়া বাৰু বা এনেকুৱা সভাহ সকামত মোৰ মছলাসমূহ নিয়ে দেই তকে মই সেই খেতি কৰোঁ যাতে বজাৰত বিক্ৰী কৰোঁ নহৰু খেতি কৰোঁ আদা মছ আৰু আপোনাৰ ইলাচী তাৰপিছত তেজপাত এনেকুৱাই আৰু আপোনাক এতিয়া পিছে কি দৰকাৰ হৈছে হা হা হয় হয় হয় হয় হয় হয় হয় হয় হয় সেই আৰু হয় হয় হয় তাকে আমাৰ গাঁৱৰ যোনবোৰ হয় হয় হয় হয় আমাৰ যোনবোৰ গাঁৱৰ মছলাটো টেষ্টে বেলেগ থাকে ন তাকে মোৰ সেই ইয়াতে আদাৰ খেতি হয় আপোনাৰ কিমান আদা দৰকাৰ হয় আদা নহৰু তেনেকৈ আপুনি নিব পাৰে নহৰু কেজি এশ বিছ টকা হৈ আছে বৰ্তমান আদা কেজি আপোনাৰ প ষাঠি টকা তেনেকৈ আৰু তেজপাত যদি নিব খুজে আপুনি তেজপাত আপোনাৰ পোৱা দহ টকাকৈ দিছোঁ মই বাকী ইলাচি ইলাচি ডালচেনি এই বস্তুসমূহৰ দামটো অলপ অধিক হয় আপুনি আহিব ইয়ালৈ চাই যাবহি মই নিশ্চয় আপোনাক বুজাই দিম

হয় হয় হয় হয় হয় অঁ হয় হয় আপুনি আহিব হয় আপুনি আহিব নিবলৈ হয় আপুনি আহিবলৈ আহিব নিবলৈ যি ব আপোনাৰ এনেকৈ আৰু যদি বেলেগ ক'ৰবাত এনেকৈ মানে দৰকাৰ হয় কিবা সকাম বা বিয়া এনেকুৱা মোৰ লগত আপুনি আকৌ কণ্টেক্ট কৰিব আহিব ঠিক আছে হ'ব দিয়ক ঠিক আছে হ'ব